অসমত ক্ৰীড়া অনুষ্ঠান আৰু প্ৰতিযোগিতাসমূহ আয়োজন কৰা প্ৰধান ক্ৰীড়া সুবিধা বা স্থানসমূহ বুলিলে মই গুৱাহাটীৰে বাসিন্দা গতিকে মই ইয়াত দেখিছোঁ সৰুসজাই ষ্টেডিয়াম বৰ্ষাপাৰা ষ্টেডিয়াম আৰু এইফালে আছে আপোনাৰ এইটো কি ষ্টেডিয়াম আছিলে নেহেৰু পাৰ্ক মই সৰুসজাইৰ বিষয়ে মই ভালকৈ জানো কাৰণ তাত আমাৰ অফিচৰ ফালৰ পৰা তাত খেল ধেমালি অনুষ্ঠান প্ৰতিযোগিতা পালন কৰে প্ৰত্য়েক চাৰি বছৰৰ মূৰত হয় এবাৰ তাত মই দৌৰ খেলত অংশগ্ৰহণ কৰিছিলোঁ আজিৰ পৰা চাৰি বছৰৰ আগত তাত মই প্ৰথম পুৰস্কাৰ পাইছোঁ টেনিছ বল দল দলিওৱা মানে থ্ৰ'ৱিং আছিলে তাতো মই ছেকেণ্ড পুৰস্কাৰ পাইছোঁ দুটা পুৰস্কাৰ মই তাত লাভ কৰিছোঁ গতিকে সেইখন ক্ৰীড়া মানে ষ্টেডিয়ামত মোৰ খুব এটা মনোৰঞ্জন কাহিনী আছে মোৰ ভাল লাগিছিলে যেতিয়া মই ষ্টে'ট বেংকৰ চি জি এমৰ হাতৰ পৰা সেই পুৰস্কাৰটো লৈছিলোঁ তেতিয়া মোৰ খুবেই ভাল লাগিছিল আৰু তাত মই দুবাৰো গৈছোঁ আৰু ইমান বহল এৰিয়া তাত ফুৰা চকা কৰিবৰ কাৰণে খুব ভাল লাগে তাৰোপৰি ক্ৰিকেট ফিল্ডখন যিখন ষ্টেডিয়াম আছে বহুত প্ৰকাণ্ড আৰু ভাল লাগে তাতো আমাৰ ইণ্ডিয়াৰ আকৌ শ্ৰীলংকা পাকিস্তানৰ খেলো হৈছে আৰ বৰ্ষাপাৰা ষ্টেডিয়ামতো খেল হৈয়েই থাকে তাতো ভাল ক্ষেত্ৰ এটা আছে খেলৰ আৰু নেহেৰু ষ্টেডিয়ামত মানে জেগাটো সিমান বহল এৰিয়াৰ নহয় যদিও তাতে স্থানীয় ল'ৰা ছোৱালীবিলাকে খেলবিলাক মানে প্ৰতিযোগিতামূলক হিচাপে খেলি থাকে ক্ৰিকেট খেল হয় দৌৰ ফুটবল এনেকুৱা খেলি থাকে আৰু কিন্তু সৰুসজাইৰ বিষয়ে ক'বলৈ গ'লে বহুত তাৰ অভিজ্ঞতাটো মানে খুবেই ভাল আৰু তাত এতিয়া আমাৰ বিহু অসমৰ যিটো মানে আমাৰ জাতীয় সংস্কৃতি আমাৰ হৃদ হৃদয়ৰ দাপোন বিহু অসমীয়া জাতীৰ ৰঙালী বিহু আমাৰ এইবাৰ বিশ্ব ৰেকৰ্ড কৰিলে সেই সৰুসজাইতে গতিকে গোটেই বিশ্ববাসীয়ে জানিলে যে আমাৰ অসমত গুৱাহাটী অঞ্চলত এখন প্ৰকাণ্ড ষ্টেডিয়াম আছে গতিকে মোৰ লগতে সকলোৱে জানিছে সেইটো খুব ভাল লাগিছে সেইটো ভাল অভিজ্ঞতা